মোৰ জিলাৰ বিভিন্ন উপাসনাস্থলী আছে তাৰ ভিতৰত আপোনালোকে জনাৰ ভিতৰত নলবাৰীৰ হৰি মন্দিৰ নলবাৰীৰ বাঘ্ৰেশ্বৰ মন্দিৰ আমাৰ ঘৰৰ ওচৰতেই কেইখনমান থান আছে বুঢ়া গোঁসাইৰ থান বুলি আৰু ভাওনা গোঁসাইৰ থান থেথা গোঁসাইৰ থান জয়পাল থান মন্দিৰ এইবিলাক আছে আৰু আমাৰ সকলোৰে বিখ্যাত বিলেশ্বৰ দেৱালয় বেলশ্বৰত আছে আৰু ব্যায়মপুৰ দুৰ্গা মন্দিৰ তাৰপিছত আৰু নলবাৰীৰে এটা মছজিদো আছে যিটো বহুত ডাঙৰ মছজিদ আমাৰ মুঠতে ইয়াত নলবাৰীত হিন্দু মুছলিম আৰু শিখসকলৰ কাৰণে বিভিন্ন জনজাতিৰ কাৰণে ইয়াত ভালদৰে উপাসনাস্থলীবোৰ আছে আৰু এইবিলাকে আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰি আহিছে নলবাৰীত প্ৰতিবাৰে ৰাস মহোৎসৱ হয় ৰাস মহোৎসৱত আমি জানো শ্ৰী ৰাধা কৃষ্ণক পূজা কৰা হয় ঠিক তেনেদৰে আমাৰ ৰাধা কৃষ্ণ যিহেতু প্ৰেমৰ প্ৰতীক ঠিক তেনেদৰে মানুহবিলাকৰ মনত ভাতৃত্ব বোধ প্ৰেমেৰে বান্ধোনেৰে বান্ধিবলৈ এই উৎসৱটো পালন কৰা হয় ঠিক তেনেদৰে দুৰ্গা পূজা আমাৰ শক্তিপীঠ দুৰ্গা মাৰ কাৰণে পূজা কৰা হয় ইয়াতে ওচৰতে বহুত মন্দিৰ আছে সেইবিলাকে মানুহৰ মাজত একতা ভাতৃত্ববোধ সেইবিলাক স্থাপন কৰি আহিছে আৰু ঠিক তেনেদৰে ভাল লাগে আৰু এইবিলাক ভালদৰে মানুহবিলাকে মিলা প্ৰীতি কৰি সময়বিলাক পাৰ হয় উৎসৱবিলাক পাৰ হয় ঠিক তেনেদৰে আৰু চবৰ কাৰণে এটা ডাঙৰ উৎসৱ হয় হৰি মন্দিৰত কৰা ৰাস মহোৎসৱেই আমাৰ ডাঙৰ উৎসৱ আৰু দুৰ্গা পূজাবিলাক ডাঙৰকৈ হয় নলবাৰী কলেজ চুকত দুৰ্গাপূজা বহুত ডাঙৰকৈ পতা হয় আৰু তাত আমি অংশগ্ৰহণ কৰোঁ ভালদৰে পূজা পাতল কৰোঁ পূজাৰ সময়ত আমি নতুন নতুন কাপোৰো লওঁ মিঠাই ঘৰে ঘৰে মিঠাই আৰু বিভিন্ন ধৰণৰ খাদ্য বনাই আমি খাদ্য গ্ৰহণ কৰোঁ মুঠতে এটা ভাল লগা পৰিৱেশ হৈ উঠি পৰে